অসমীয়াৰ খাদ্য সম্ভাৰৰ বিষয়ে কৈ সেইটো শেষ কৰিব নোৱাৰি গতিকে তথাপি তাৰ ভিতৰত কোমল চাউলৰ দৈ সৈতে জলপান খিচিৰি পায়স বৰা চাউলৰ জলপান মাছৰ সৈতে টেঙা দিয়া জোল ইত্যাদি